আমাৰ জীৱিকাৰ পথ হিচাপে আমাৰ দোকান এখন আছে আমি দোকানখন আমি হাজবেণ্ড ওৱাইফ দুয়োৱে মানে দোকানখন চলাওঁ আৰম্ভণিতে আমি মই মানে দোকানত যোৱাটো এনেকুৱা বিচৰা নাছিলোঁ কিন্তু কাম কৰা ল'ৰাও দোকানত আছিলে যেতিয়া দোকানৰ মানে এইটো বস্তুবিলাক কমি গ'ল মানে চেল পাতি কমি গ'ল আমি কাম কৰা মানুহক টকা পইচা দিব নোৱাৰা হ'লোঁ বা আমাৰ নিজৰ চলাৰ কাৰণে অসুবিধা হ'ল হোৱাৰ কাৰণে আমি ডিচিছন ললোঁ যে আমি দুয়োটা হাজবেণ্ড ওৱাইফ দুয়োটাই দোকানখন চলাম জীৱিকাৰ পথ হিচাপে আমি বেলেগ যিহেতু আমাৰ চাকৰি বা বেলেগ একো দ্বিতীয় আৰু উপায় নাই গতিকে সেই দোকানখনেৰে আমি হাজবেণ্ড ওৱাইফে চলাই সেইখনেৰেই মানে নিজৰ জীৱনৰ মানে জীৱিকা হিচাপে লৈ ছোৱালীজনীক বা পঢ়োৱা শুনোৱা ঘৰুৱা ঘৰৰ সকলো সমস্যা মানে সমাধানৰ পথ হিচাপে আমি দোকানখনেই বাছি ললোঁ